হয় মই বিহু গীত গাই ভাল পাওঁ গাৰো গাওঁ ভালো পাওঁ কেনেধৰণৰ বুলি ক'লে মানে বিশেষকৈ অঞ্জনা জো জানমণি জোনবাই সেই পুৰণি দিনৰ বিহু গীতবিলাক বেছি ভাল লাগে আজিকালিৰ দিনৰ আজিকালি বিলাকতকৈ আগৰ দিনৰ গানবিলাক বেছি ভাল লাগে গাই আকৌ ভালো পাওঁ গান গায়ো ভাল পাওঁ শুনিও ভাল পাওঁ আকৌ দিনটো ঘৰত অকলে থাকিলে মানে গান চান এতিয়া গাই মেলি থাকিলে মানে মনটো পাতল লাগি থাকে অকলশৰীয়া অনুভৱ নহয় আকৌ কাম বনবিলাক কৰি মেলি থাকিলেও বিহু গীত চিট এটা গাই মেলি থাকিলে মানে কামবিলাক কেতিয়া কৰি হয় একো ধৰিবই নোৱাৰিগৈ আকৌ ঘৰত যদি কোনো নাথাকে অকলশৰীয়া অনুভৱ হয় তেতিয়া গান এটা গাওঁ গাই দিনটো তেনেকেই পাৰ কৰি দিওঁ আকৌ ক'বালৈ ওলাই গ'লেও বিহু গীত এটাকে গুণগুনাই গৈ থাকোঁ বাহিৰত অকলে বহি থাকিলেও গীত এটাকে গুণগুনাই থাকোঁ তেনেকুৱাকেও ভাল লাগে আকৌ বতাহৰ লগতো মিলি যাব পাওঁ গান গাই গাই বহুত ভাল লাগি যায় মনটো কিবা পাতল লাগি যায় মন চনবিলাক বেয়া চেয়া লাগি থাকিলে মানেও আকৌ ওচৰৰ বিহু আকৌ বহাগৰ বিহুত কি বুলি কয় বিহু গাবলৈ যাওঁ নাচোঁ মেলোঁ গাই ভাল লাগে চবেই লগতে গাওঁ ভাল লাগে আকৌ ফাংচন পাতিলে মানে তাতো যাওঁ গাবলৈ আকৌ কেতিয়াবা ভণ্টীয়ে মই লগ লাগিলে মানে ব বিহু গীতকে গাই থাকোঁ বেছিকৈ বিহু গীত গাই গাই নাচি মেলিও থাকোঁ বহুত ভাল লাগে তেনেকৈ গাই মেলি আকৌ কেতিয়াবা আকৌ হেৰি অঁ আকৌ এদিন আকৌ ঘৰত কোনো নাছিলে তেতিয়া দিনটো বহুত বেয়া লাগিছিলে মনটো তেতিয়া আকৌ গান গাই মেলি শুনি মেলি তেনেকেই আৰু দিনটো পাৰ কৰিলোঁ বহুত ভাল লাগিলে দিনটো তেনেকেই থাকিলোঁ মাহঁতেও গুণগুনাই থাকিলে মানে মই ওচৰতে গৈ পিনি শুনি থাকোঁগৈ তেতিয়াও ভাল লাগে হুঁচৰি দলবিলাক আহে তাহাঁতৰ লগতে থাকোঁগৈ তেতিয়াও ভাল লাগে গান চান লগালে মানে তেনেকৈ বহি মেলি থাকোঁ ইমান ভাল লাগে গায়ো ভাল পাওঁ শুনিও ভাল পাওঁ আকৌ বহুত ভাল পাওঁ গান চান গাই মেলি